হেল্ল' গেলেকী কন্টল ৰুম হয়নে

অঁ অঁ অঁ

হ'লেও আপুনি অকণমান মানে চেষ্টা কৰিব আপোনালোকে অলপ হয় হয় হয় এইটো কথা হয় বাৰু

অঁ অঁ হয় হয় দৰ্খাস্ত দিব লাগিব কিজানি অফিচত

অঁ ধন্যবাদ ধন্যবাদ হ'ব দিয়ক